অঁ হেল্ল' ঠিকে আছে আমাৰ বৰ্তমান কাজিৰঙালৈ ট'টেল পেকেজত দহ বাৰ হাজাৰত আমি লৈ যাও যে আমাৰ মানে বাৰ হাজাৰ মানত হৈ যায় মানে অহা যোৱাত একেলগে মানে অহা যোৱাৰ ভাড়াটো মানে আৰু আমাৰ খোৱা লোৱাৰ ব্যৱস্থাও আছে অলপ তাতে আৰু বাহিৰা আপোনাৰ যিমান বেলেগ খৰচ আছে নিজৰ কৰি ল'ব লাগিব ভিতৰত যোৱাখিনি যিটো টিকেট কটা বা কিবা কিবি চাবলৈ যোৱা সেইবিলাক আপোনাৰ নিজৰ হ'ব অঁ যাব পৰা যাব যদি আপুনি যাব বিচাৰে সোনকালে ক'ব মানে বহুত মানুহ হৈ যায়তো সেই হিচাপত ঠিক আছে আপোনাৰ কিমানজন মানুহ আছে হ'ব ঠিক আছে ঠিক আছে বাৰু ঠিক আছে আপুনি মোক দুই তিনিদিনৰ ভিতৰত মোক আৰু একবাৰ লগ কৰিব ঠিক আছে ঠিক আছে